শৈশৱৰপৰাই মই মাক দেখি আহিছিলো বহীত ছবি অঁকা মায়ে যিহেতু মেখেলা চাদৰত ফুল কৰিছিলে বা তেনে ধৰণৰ আমাৰ ফ্ৰকত সৰুতে আমাক ফ্ৰক চিলাই দিয়ে আৰু সেই ফ্ৰকত কিবা এটা আঁকি দিয়ে সেইটো ফুল তুলি দিয়ে বা ফ্ৰেব্ৰিক ৰঙেৰে ৰং কৰি সেইটো ৰংচঙীয়া ধুনীয়া কৰি দিয়ে সেয়া যিহেতু সৰুৰপৰা দেখিয়ে আহিছিলোঁ গতিকে মই স্ৱাভাৱিকতে মায়ে আঁকি থকা বহীখনতে নিজেও আঁকিবলৈ লৈছিলোঁ আৰু মায়ে সেইখিনি দেখি মায়ে অনুভৱ কৰিব পাৰিছিল যে মোৰ এটা সৃষ্টিশীল মন আছে আৰু হয়তো মই ভালকৈ শিকিলে চিত্ৰকলা কি হয় ভালকৈ বুজিব পাৰিম আৰু হয়তো এইটো মোৰ এটা অন্য়তম প্ৰিয় কাম হৈ পৰিব পাৰে জীৱনৰ সেয়েহে মায়ে মোক চিত্ৰকলা শিকিবলৈ এখন বিদ্য়ালয়লৈ লৈ গৈছিল তাত মই প্ৰায় পাঁচৰপৰা সাতবছৰ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছোঁ আৰু ইমান দীঘলীয়া এটা সম্পৰ্ক মোৰ চিত্ৰকলাৰ লগত ৰং তুলিকাৰ লগত গতিকে সেই ক্ষেত্ৰত আঁকি ভাল নোপোৱাৰ প্ৰশ্নই নুঠে আৰু মই ইমানেই ভালপাই গ'লো পেইণ্টিং কৰিবলৈ যে এতিয়াও কেতিয়াবা মনত যিবোৰ ভাৱ ওপজে কেতিয়াবা কিবা কথাত দুখ লাগিলে তাকো প্ৰকাশ কৰিব নোৱাৰিলে এতিয়াও মোৰ বাবে আটাইতকৈ এটা ভাল উপায় প্ৰকাশ কৰাৰ মাধ্য়ম এখন ছবি অঁকা আৰু তেনেকৈয়ে ছবি অঁকাটোৱেই মোৰ অভিৰুচি হৈ পৰিল আৰু ইমান ভাললগা হৈ পৰিল যে সেই গোটেই গোটেই যিটো পদ্ধতি ছবিখন প্ৰথম অঁকাৰপৰা ৰং তুলিকালে ভৰাই তুলিকাৰে ভৰাই তুলি ছবিখন বেৰত আঁৰি থোৱালৈকে গোটেই যিটো পদ্ধতি গোটেই পদ্ধতিৰ প্ৰত্য়েকটো মুহূৰ্ত আচলতে প্ৰিয় আৰু ই মনত শান্তি দিয়ে